অঁ হেল্ল' দাদা আপোনাৰ নাম ব্ৰনছন নেকি অঁ দাদা মই দুই নং চৰুপথাৰৰ পৰাই কৈছিলোঁ দুই নং চৰুপথাৰ গাঁও মৰাণ অঁ এই আপুনি মই শুনামতে আপুনি এজন য়োগা ইনষ্ট্ৰাক্টৰ হেনো অঁ য়ৌগা বিদ্যা শিকাই নহ্ অঁ অঁ অঁ নহয় মানে আমাৰ মানে আচলতে প্ৰথমতে মই ভাবিছিলোঁ বাৰু আমাৰ ইয়াৰ মানুহ যিসকল আমি বয়সস্থ মানুহবোৰ আছোঁ তাৰমানে বয়সীয়াল মানুহবোৰ তেওঁলোকে ভাবিছোঁ মানে আমিও সেইটো য়ৌগাটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ কাৰণ যিহেতু এতিয়া তাক তাৰে পৰামৰ্শ আপোনাৰ পৰা ল'ম বুলি ভাবিছোঁ এনেই কি আমাৰ ইয়াত প্ৰায় দুখনমান দুই তিনিখনমান গাঁৱৰ মিলাই পিনে প্ৰায় সত্তৰ আশীজনমান ওলাই যাব বয় বয়সীয়াল মানুহ আমি মানে সকলোৱে মানে মিল পিনে আপুনি কোন সময়ত ফ্ৰী পাৰিব বাৰু বা অঁ মই অঁ অঁ সত্তৰ আশীজন অঁ খেলপথাৰ লাগিব অঁ অঁ আমাৰ ইয়াত আমাৰ ইয়াত প্ৰেক্ষাগৃহ এখন আছে বাৰু আছে অঁ অঁ অঁ তেনেকুৱা নহ্

অঁ আচলতে আচলতে অকল মই বুলি নহয় আমাৰ ইয়াৰ মানুহসকলে ভাবিছে আপুনি যিটো মানে যিটো থাকিব পাৰিম বুলি ক'ব আৰু তেওঁলোকে পাৰিব তাৰমানে আমাৰ মানুহসকলে

কিমান কিমান দিনৰ বেছ তিনি চাৰি দিনৰ হ কৰিম বুলি ভাবিছোঁ পঁচিছৰ পৰা তিনি তাৰিখ নহ্

অঁ অঁ কিবা ৰাতিপুৱা কৰিলে ভাল হয় নহ্ অঁ অঁ অঁ অঁ অঁ অঁ ৰাতিপুৱা কৰিলে হেৰি নহয় আমাৰ যিকেইজন মানুহ আছে তাৰমানে প্ৰায় সত্তৰ আশীজন হ'ব তেওঁলোকক কিবা বিশেষ মানে কিবা হেৰি কৰিব লাগিবনে ব্যৱস্থা বিশেষ অঁ অঁ অঁ অঁ পানী লাগিছিল অঁ আছে অঁ অঁ অঁ অঁ সেইখিনি কৰিলে হ'ল নহ্ আপুনি কোনটো সময়ত আহিব বাৰু ৰাতিপুৱা চাৰে চাৰিটা পাঁচটা পাঁচটা পাঁচটা বুলি ধৰি লওঁ পাঁচটা পাঁচটা পৰা কিমান কিমান সময় কৰাম বুলি ভাব কৰায় আপুনি কিমান কিমান কি কিমান সময় কৰায় কৰায় আপুনি ডেৰঘণ্টা নহ্ অঁ প্ৰায় চাৰে ছটা চাৰে ছটা সাতটালৈকে আৰু নহ্ ঠিক আছে দিয়ক বাৰু তেতিয়াহ'লে মই আমাৰ ইয়াৰ লোকসকলকো কৈ দিম যিসকলে কৰিম বুলি ভাবিছে তেওঁলোককো ইনফৰ্ম কৰি দিম ঠিক আছে বাৰু ঠিক ঠিক আছে দিয়ক অঁ